শিল্পীসকলক নতুন টুকুৰা সৃষ্টি কৰিবলৈ প্ৰেৰণা কৰে আচলতে তেওঁলোকৰ জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি আচলতে মই প্ৰথম এজন গায়কৰতো কথাই উল্লেখ কৰিছোঁ তেওঁ তেতিয়া প্ৰেৰণা পায় যেতিয়া তেওঁৰ এ এটা গান দৰ্শকে যেতিয়া শুনি ভাল পাব আদৰি ল'ব আৰু তেতিয়া তেওঁ আকৌ নতুন এটা সৃষ্টি কৰিবৰ বাবে যথেষ্ট প্ৰেৰণা পায় ঠিক সেইদৰে এজন আৰ্টিষ্টে যেতিয়া তেওঁ এখন প্ৰথম ছবি আঁকে আৰু ছবিখন যেতিয়া মানুহে আদৰি লয় ভাল পায় তেওঁৰ ছবিখন আৰু আৰু মানে ভাল হৈছে বুলি তেওঁ প্ৰকাশ কৰে জন জনতাই তেতিয়া তেওঁ যথেষ্ট প্ৰেৰণা পায় আৰু তেতিয়াৰ পৰা তেওঁ কাম আৰু আগবঢ়াই নিবলৈ ভালদৰে আঁকিবলৈ বা ভালদৰে আকৌ সৃষ্টি কৰিবলৈ তেওঁ যথেষ্ট প্ৰেৰণা পায় ঠিক সেইদৰে মই এজন হ'লোঁ বাঁহীবাদক মই বাঁহীটো ভালদৰে বজাবলৈ যদি মোক ওচৰৰ মানুহে মানুহকে ধৰি বিভিন্ন দৰ্শকে যদি উৎসাহ নিদিয়ে তেতিয়া মই বাঁহীৰ কোনো এটা সুৰ মই ভালদৰে বজাবলৈ প্ৰেৰণা নাপাম কিন্তু যদিহে মোক সকলো মানুহে উৎসাহ দিয়ে যে এই বাঁহীৰ সুৰটো তোমাৰ ভাল হৈছে তেতিয়া মই সেই সুৰটোক আৰু কিবা কৰি ভাল কৰিব পাৰোঁ নেকি সেইটো কৰিবলৈ মই নিজকে মানে প্ৰেৰণা লাভ কৰোঁ ঠিক তেনেদৰে এজন মুখাশিল্পী আমাৰ ডক্টৰ হেমচন্দ্ৰ গোস্বামীদেৱ তেওঁ এটা মুখা বনাবলৈ মুখা বনায় সেই মুখাটোক যদি বিভিন্ন পৰ্যটকে আহি প্ৰশংসা নকৰে যে এই মুখাটো ভাল হৈছে বা ভাল নাই হোৱা তেওঁ যদি একো নকয় তেওঁ তেতিয়া সেই মুখাটো সেই সেই সেই যেনেকৈ আছিলে মুখাটো তেনেদৰে থাকিব তাৰপৰা মানে কোনো ওপৰলৈ নাযায় কিন্তু যদিহে পৰ্যটকে আহি কয় যে মুখাটো ভাল হৈছে বা বা এই মুখাটো দেখি আমি ভাল পাইছোঁ তেওঁক যদি প্ৰশংসা কৰে তেতিয়া তেওঁ সেই মুখাটোক আৰু আগবঢ়াই নিবলৈ চেষ্টা কৰে ঠিক তেনেদৰে শিল্পীসকলক নতুন নিজস্বতা সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ বিষয় আৰু অভিজ্ঞতাই প্ৰেৰণা দিয়ে এই প্ৰেৰণাসমূহ ব্যক্তিগত অভিজ্ঞতা সংস্কৃতি সমাজ ইতিহাস অথবা অন্য কোনো শিল্পকৰ্মৰ পৰা আহিব পাৰে কিছু সাধাৰণ উপায় যি শিল্পসকলৰ নিজৰ শৈলী বিকশিত কৰাত সহায় কৰে যেনে ব্যক্তিগত অভিজ্ঞতা আৰু অনুভূতি ব্যক্তিগত জীৱনৰ অভিজ্ঞতা যন্ত্ৰনা সুখ দুখ ইত্যাদি শিল্পকেই প্ৰতিফলিত হয় এই অভিজ্ঞতাবোৰ তেওঁলোকৰ শিল্পৰ বিষয়বস্তু আৰু পদ্ধতিত অন্যান্যতা যোগায় তাৰপিছত প্ৰকৃতি আৰু পৰিৱেশ বহু শিল্পী প্ৰকৃতিৰ পৰা অনুপ্ৰ অনু অনুপ্ৰেৰণা লয় পৰিৱেশ দৃশ্য জনজীৱন বা স্থানীয় সংস্কৃতিবোৰ তেওঁলোকৰ সৃষ্টিকৰ্মত গভীৰ প্ৰভাৱ পেলায় তাৰপিছতে পাৰস্পৰিক প্ৰতিক্ৰিয়া অন্য শিল্পীৰ কাম সংগীত সাহিত্য তথা সামাজিক বা ৰাজনৈতিক ঘটনাই তেওঁলোকক নতুন কিছু সৃষ্টিত উদ্বুদ্ধ কৰে শিল্পৰ ইতিহাসৰ পূৰ্বেত্তৰ শৈলীসমূহৰ সৈতে সংযোগ স্থাপন কৰিও নতুন কিছু সৃষ্টি কৰা যায় তাৰপিছতে আহিলে প্ৰযুক্তি আৰু নতুন মাধ্যম সময়ৰ লগে লগে নতুন প্ৰযুক্তি আৰু মাধ্যম বিকশিত হৈছে এই নতুন সৃষ্টি ৰাজীৰহে তেওঁলোকৰ কামৰ শৈলী নতুন ৰূপত বিকশিত হ'ব পাৰে সফলতাৰ অভিজ্ঞতা আৰু ব্যৰ্থতা কেতিয়াবা শিল্পীসকলৰ পূৰ্বৰ কামৰ সফলতা বা ব্যৰ্থতা তেওঁলোকক নিজৰ শৈলীত প্ৰৱৰ্তন বা উন্নতি কৰিবলৈ প্ৰেৰণা দিয়ে শিল্পীৰ ব্যক্তিগত যাত্ৰা পৰীক্ষা নিৰীক্ষা আৰু সময়ৰ লগত শিক্ষাই তেওঁৰ শৈলী ধীৰে ধীৰে বিকশিত কৰি তোলায় আৰু এই শৈলীয়ে তেওঁ তেওঁৰ কামক বিশেষত্ব প্ৰদান কৰে এনেদৰে শিল্পীসমূহক নতুন টুকুৰা সৃষ্টি কৰিবলৈ এনেধৰণৰ বস্তুৱে প্ৰেৰণা দিয়ে আৰু তেওঁলোকে নিজৰ শৈলীক বিকশিত কৰে